হেল্ল' হেল্ল' দাদা

হেল্ল' দাদা এই মই যে মই পৰিণীতাই কৈছোঁ আপোনালোকৰ যে ঘৰৰ ওচৰতে থাকো মই মোৰ মানে কেইটামান শাক পাচলি লাগিছিলে মানে অঁ হয় নেকি অঁ বাইদেউ অঁ অঁ ঠিকেই আছে আচ্ছা আপুনি কওক না মই মানে ঘৰত মানে বিয়া আহি আছে মোৰ মানে শাক পাচলি লাগে মই বোলো আপোনাকে সোধো আপোনাৰ তাত কি কি আছে কওকচোন

মোক পৰহিলে লাগিছিলে মই মানে কালিয়েই বজাৰ কৰিব আহিম অঁ হয় নেকি মোৰতো এতিয়া গম পাইছেই বিয়া আহি আছে মানে বহুতেই লাগিব বস্তু আপোনাৰ তাত কি কি আছে অলপ কওকচোন

ফুলকবি ছুলকবি আছেনে নাই ফুলকবি আলু পিয়াঁজ এইবোৰ আছেনে আৰু শুনক মোক কিন্তু মোক কিন্তু গাজৰো লাগিব তিয়ঁহো লাগিব বিয়াততো জানেই ন' এইবোৰ বস্তুতো লাগিবই আপুনি এতিয়া যোগাৰ কৰক আৰু ক'ৰবাৰ পৰা মোক লাগে ফুলকবি লাগিব বন্ধাকবি লাগিব গাজৰ লাগিব আলু লাগিব তিয়ঁহ লাগিব পিঁয়াজ লাগিব তাৰপিছত আৰু আৰু কেইটামান লাগিব বস্তু অঁ অঁ ঠিক আছে ঠিক আছে লিখি লওক ফাৰ্ষ্টত আপুনি লিখক যে মোক আলু লাগিব তাৰপিছত লিখিব গাজৰ তাৰপিছত লিখিব বন্ধাকবি আৰু ফুলকবি ফুলকবি কিন্তু পুৰা ফ্ৰেছ লাগিব দেই আৰু লাগিব নেমু লাগিব তাৰপিছত আৰু তাৰপিছত অঁ এতিয়া বিলাহী লাগিব বিলাহী কিন্তু চাওক এতিয়া বজাৰত কিন্তু একদম বিলাহী নাই মোক কিন্তু ভালকে ভাল বিলাহীবোৰ লাগিব কিন্তু আৰু তাৰপিছত আমাৰ মৰিচ লাগিব জলকীয়া লাগিব অঁ অঁ অঁ অঁ অঁ ঠিক আছে ঠিক আছে ঠিক আছে অলপ কিন্তু দাম চাম কমাব লাগিব কিন্তু দাম চাম মিলাই দিব কিন্তু ঠিক আছে মই কিন্তু এইটো আপোনাক ভৰষা কৰি আহি আছো দাম চাম কিন্তু পুৰা ভালকে মিলাই দিব মোক জানেই নহয় বিয়াৰ বজাৰ অঁ অঁ ৰাখক অঁ ঠিক আছে